মই পোহনীয়া জন্তু ভাল নাপাওঁ কাৰণ পোহনীয়া জন্তুবিলাকে ঘৰ চৰ বহুত লেতেৰা কৰে আৰু পোহনীয়া কিছুমান যেনে কুকুৰ বা মেকুৰী এইবিলাকে মানুহক খামুচিব পাৰে সেইকাৰণে মোৰ ভয় লাগে মই ভাল নাপাওঁ পোহনীয়া জন্তু